আমি পুৰুষবোৰেও ভাত বনাব জানো আৰু সেই কৰোঁ আমাৰ মহিলাসকল যেতিয়া মাহেকীয়া হয় তেতিয়া নিজে বনাব লগা হয় আমাৰ মাৰ বেমাৰ হ'লেও আমি নিজে বনাব লগা হয় নিজৰ মতে বনাওঁ ধুনীয়াকৈ বনাওঁ মই কেতিয়াবা বিয়া হওক ভোজ হওক তাতেও ৰান্ধিবলৈ যাওঁ চব আমি কৰিব জানো ভালদৰে কৰিব জানো আৰু আমি চব ৰন্ধা কামেই জানো মহিলাবোৰেই নহয় আমিও জানো সেইকাৰণে আমি বেছিভাগ সময় বা নিজে খানাও খাওঁ লগৰ লগত নিজে বনাই কিবা আনি আমি মহিলাক আশা নকৰোঁ আমি চব কৰোঁ ভালদৰে